অসমীয়া ভাষাটো সংৰক্ষণ কৰিবলৈ হ'লে আমি অসমীয়া ভাষাটো সকলোৱে শুদ্ধকৈ ব্যৱহাৰ কৰিব লাগিব স্কুল কলেজ বা অফিচবোৰতো অসমীয়া ভাষাটো ব্যৱহাৰ কৰিব লাগিব আৰু তাক প্ৰচাৰ কৰবলৈ হ'লে অসমীয়া ভাষাটোৰ দ্বাৰাই আজিকালি যিহেতু আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন মোবাইলতেই পাব পাৰি বিজ্ঞানে যিহেতু আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন বহুত চমু কৰি দিছে হাতৰ মুঠিতে আনি দিছে ঠিক তেনেদৰে আমাৰ অসমীয়া ভাষাটোকো যদি আমি সংৰক্ষণ কৰিব লাগে সেই বিজ্ঞানৰ যিবিলাক কলা কৌশল তাৰ মাধ্যমেৰে তাৰ মাধ্যমেৰে যদি আমি অসমীয়া ভাষাটো প্ৰচাৰ কৰোঁ তেতিয়াও অসমীয়া ভাষাটো সংৰক্ষণ হ'ব পাৰিব অসমীয়া ভাষাটোক আমি জীয়াই ৰাখিবলৈ হ'লে অকল আমি অসমতেই সীমাবদ্ধ কৰি ৰাখিলে নহ'ব গোটেই বিশ্বত বিয়পাই দিব পাৰিব লাগিব তাৰ বাবে আজিকালি বিভিন্ন মাধ্যম ওলাইছে সেই মাধ্যমবোৰৰ জৰিয়তে আমি প্ৰচাৰ বা উপস্থাপন কৰিব পাৰোঁ যদি আমি ইংৰাজী ভাষাটোক যেনেদৰে সকলোৱে আজিকালি গুৰুত্ব দিছে অসমীয়া ভাষাটোও যদি কেতিয়াবা অসমীয়া ভাষাটোৰ দ্বাৰাই যদি কেতিয়াবা আমি গোটেই বিশ্বখনত বা গোটেই দেশবোৰত চলিলহেঁতেন বা প্ৰচাৰ হ'লহেঁতেন তেতিয়া হ'লেতো আমাৰ অসমীয়া ভাষাটোৱে অধিক স্থান পালে হয় অসমীয়া ভাষাটোক মানুহে জীয়াই ৰাখিবলৈ হ'লে অসমীয়া ভাষাটোক ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাটোক কেনেকৈ ৰক্ষা কৰিছে কৰিছেনে নাই আমি বা আমাৰ পুৰণিখিনিলৈ আমি চালে নহ'ব নতুনকৈ উঠি অহা ল'ৰা ছোৱালীখিনিয়ে যদি অসমীয়া ভাষাটোক গুৰুত্ব দিয়ে অসমীয়া ভাষাটো গুৰুত্ব দি পঢ়া শুনা কৰে অসমীয়া ভাষাটোক লৈ তেওঁলোকে যদি গৌৰৱ কৰে আৰু যিসকল ল'ৰা ছোৱালীয়ে আমাৰ অসমৰ পৰা বিদেশলৈ গৈছে বাহিৰত পঢ়িব গৈছে কোনোবা আমেৰিকা কোনোবা লণ্ডন বা আন কোনোবাই আন ঠাইত যোনে যি ঠাইলৈ গৈছে তাত যদি আমাৰ অসমীয়া ভাষাটো ব্যৱহাৰ কৰে সেই তাত থকা যদি ওচৰৰ মানুহখিনিয়ে বা তাৰ সমাজবোৰ যিটো পৰিৱেশৰ লগত সেই ল'ৰা বা ছোৱালীজনী যাই মিলি গৈছে সেই তাত যদি অসমীয়া ভাষাটোৰ বিষয়ে কয় অসমীয়া কিতাপ চিতাপ দেখুৱায় আৰু অসমীয়া ভাষাটোক যদি কেনেকৈ সন্মান কৰিব লাগে অসমীয়া ভাষাটোৰ প্ৰতি যিটো মানে অসমীয়া ভাষাটো যিটো এটা ধুনীয়া বা আমাৰ অসমীয়া ভাষাটো বহুত মিহি ভাষা খুব সুন্দৰৰূপে ব্যৱহাৰ কৰা ভাষা সেইবিলাক কথা যদি প্ৰচাৰ কৰে তেতিয়া আমাৰ ভাষা আমাৰ ভাষাটো আগুৱাই যাব আৰু সকলোৱে আগ্ৰহেৰে আকোঁৱালি ল'ব আৰু তেনেকেই আমাৰ অসমীয়া ভাষাটো সংৰক্ষিত হৈ থাকিব তাৰ বাবে সকলোৱে আমি চেষ্টা কৰিব লাগিব কিন্তু আজিকালি দেখিবলৈ পোৱা গৈছে অসমীয়া ভাষাটোক আমাৰ অসমৰ অভিভাৱকখিনিয়ে নিজৰ ল'ৰা ছোৱালীবোৰকে অসমীয়া ভাষাত ভাষাৰ স্কুলত নিদিয়ে অসমীয়া ভাষাটোক মানে তলত ৰাখি ইংৰাজী ভাষাটোক ওপৰত মানে থৈ তেওঁলোকে ইংৰাজীতহে নিজে শিকিব নাজানিলেও ল'ৰা ছোৱালীখিনিয়ে ইংৰাজী জনাটেহে বেছি মানে প্ৰয়োজনবোধ কৰে ইংৰাজী জনা বুলি ক'লে যেন ভুলেই কওক বা বা শুদ্ধই কওক সব যেন শিকি গৈছে সব যেন জানে বহুত যেন পাৰে অসমীয়া যদি শুদ্ধকৈ কোনোবাই ক'ব পাৰিছে অসমীয়া ভাষাটো যদি আজি কোনোবাই অসমত থকা নতুনকৈ উঠি অহা ল'ৰা ছোৱালীয়ে যদি অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব পৰা নাই সেইটোৰ দৰে লাজৰ কথা একো নাই কিন্তু আমি সাধাৰণতে দেখিবলৈ পাইছোঁ আজিকালি মাক দেউতাকবোৰে অসমীয়া ভাষাটো যদি ল'ৰা ছোৱালীয়ে ক'ব নাজানে তেতিয়া তেওঁলোকে গৌৰৱ কৰে যেনহে পাওঁ মই কিয় কৈছোঁ মই কাষত আমাৰ ওচৰত আমাৰ কাষৰ যিবিলাক মানুহ আছে সিহঁতৰ ল'ৰা ছোৱালীয়ে আজিকালি ইংলিছ মিডিয়ামত পঢ়া শুনা কৰে মাক দেউতাকে তেতিয়া আহি কয় এ আমাৰ ল'ৰা বা ছোৱালীজনীয়ে এ অসমীয়া চি মানে আখৰ কেইটাই চিনি নাপায় সেইটো কৈ হাঁহে তেওঁলোকে সেইটোক লৈ তেওঁলোকে গৌৰৱ কৰে অ আ খন নাজানে নহয় কিন্তু ইংৰাজী হ'লে ইমানকৈ জানে এনেকৈ কয় তেনেকৈ কয় ইমান ইমান ধুনীয়াকৈ ইংলিছ ক'ব পাৰে সেইটোক লৈ গৌৰৱ সেইটো আমাৰ কাৰণে একেবাৰে লাজ লগা এটা কথা হৈ পৰিছে আচলতে আমি আমাক নিজে আমি অসমীয়া ভাষাটো আচলতে যদিও আমি কওঁ আমাৰ অসমীয়া ভাষা কিন্তু আমিয়ে অসমীয়া ভাষাটো তলত নিয়াইছোঁ আৰু আজিকালি এটা কথা ক'ব পাৰোঁ আমি অসমীয়া ভাষাক অসমীয়া শুদ্ধ অসমীয়াত পোৱা শব্দ কিছুমান আমি নেজানো কিন্তু ইংৰাজীত যদি কয় সেই শব্দটো আমি বুজি পাওঁ যেনে আমি কাপ বুলি যদি নকৈ পিয়লা কওঁ আমাৰ সাধাৰণ মানুহে গাঁৱৰ মানুহে বুজি নাপায় কি বা পিয়লা কিন্তু কাপটো সকলোৱে বুজি পায় আৰু সেনেকৈ যদি ফাংচন এখন চলি আছে ফাংচন বুলি ক'লে সকলোৱে বুজি পায় কিন্তু অনুষ্ঠান বুলি ক'লে হয়তো বুজিয়ে নাপাব কি বা অনুষ্ঠান ফাংচন বুলি ক'লে সাধাৰণতে ধাৰণা এটা আহি যায় যে নাচ গান কিবাকিবি চলিব তাৰোপৰি আমাৰ সেই ষ্টেজ ষ্টেজ বুলি ক'লে সকলোৱে বুজি পাব যে ষ্টেজ মানে কি কিন্তু মঞ্চ বুলি ক'লে হয়তো মঞ্চখনক তৎক্ষণাত বুজি বুজি নাপাবও পাৰে তেনেকুৱা বহুত শব্দই আমাৰ অসমীয়া ভাষাত আছে যিবোৰ শব্দৰ কাৰণে আমি ইংৰাজীটো আমাৰ কাৰণে সহজ হৈ পৰিছে কিন্তু নিজৰ অসমীয়া ভাষাটোৰ শব্দবিলাকে আমাৰ কাৰণে টান হৈ পৰিছে কিন্তু এইবিলাক হোৱাটো ভাল নহয় অসমীয়া ভাষাৰ বাবে বেয়া আমিয়ে আমাৰ অসমীয়া ভাষাটো বেয়া কৰি নিছোঁ ইমানেই আৰু